হেল্লো এই ছুইগি অফিচত লাগিছে নি বাৰু অঁ এই আপোনাক কমপ্লেইণ্ট এটা দিবলৈ আছিলে আপোনাৰ তাৰ পৰা মই কিছুমান বস্তু অৰ্ডাৰ কৰিছিলোঁ খাবলৈ চাওমিন আৰু পৰ্ক ফ্ৰাইড ৰাইচ কিন্তু খানাটো ভালেই আছিলে আপোনাৰ ডেলিভাৰী কৰা মানুহজন যোনজন আছিলে সেইজন বহুত অভদ্ৰ আছিল দেই বহুত বেয়া ব্যৱহাৰ মানে তাৰ কি ক'ব আৰু সি আপোনাৰ তাক মই ক'লোঁ অনলাইন পে'মেণ্ট হ'ব নে নহয় সি কৈছে নাই অনলাইন নহ'ব বুলি কৈছে চব কেছ লাগিব বুলি কৈছে তেনেকৈ মানে বহুত বেয়া বেয়াকৈ কৈছে আৰু মানে ব্যৱহাৰটো বহুত বেয়া পালোঁ তাৰ সি তেনেকৈ ক'ব নালাগিছিলে ল'ৰাজন ল'ৰাজনৰ নামটো আপোনাৰ এই ৰূপম নে কিবা আছিলে ৰূপম চৌধুৰী নে কিবা এটা আছিলে সিয়ে আৰু এনেকুৱা বেয়া পালোঁ ব্যৱহাৰটো আৰু তাক মানে এনেকুৱা ডেলিভাৰী বয়বোৰ বহুত ভাল ভাল পাইছোঁ আগতেও অৰ্ডাৰ দিছোঁ বহুতবাৰ কিন্তু এনেকুৱা পোৱা নাছিলোঁ